গাঁও আৰু নগৰীয়া অঞ্চলত চলোৱাৰ ব্যৱসায় চলোৱাৰ সুবিধা অসুবিধাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ গাঁও অঞ্চলত সুবিধা ব্যৱসায় এটা চলোৱাৰ সুবিধাসমূহ হ'ল গাঁও অঞ্চলত মানে মানুহৰ মাটি বাৰীৰ পৰিমাণটো ডাঙৰ তেনেস্থলত এটা ফেক্টৰীয়ে বা এটা ঘৰেই বনাবলে মানে মাটিখিনি মানে বহুত পৰিমাণে থাকে সেইকাৰণে সুবিধা হয় আৰু মানে যিকোনো মানে হেৰি কৰিলে খেতি মানে মানে কুকুৰা ফাৰ্মকে হওক কিবাতিকে হওক ডাঙৰ ডাঙৰ মানে ফিল্ড নিচিনা গাঁও অঞ্চলত খেতি কৰিলে তাত বহুতখিনি কৰিব পৰা যায় আৰু গাঁও অঞ্চলৰ সুবিধাখিনি মানে গাঁৱলীয়া পৰিৱেশত আৰু টাউনীয়া চহৰ অঞ্চলত মানে কি হয় মানে ব্যৱসায় এটা কৰিলে গাঁৱৰ যিখিনি মানে সুবিধা হয় কি হেয়াত চহৰত পোৱা নাযায় চহৰত কিছুমান সুবিধা হয়তো গাঁৱত পোৱা নাযায় চহৰত ব্যৱসায় এটা কৰিবলৈ হ'লে তাত যিহেতু মাটিৰ পৰিমাণ চহৰত অলপ কম হয় তেনেক্ষেত্ৰত অকমান সমস্যা হয় আৰু যান জঁটৰ বহুত সমস্যা ওচৰ চুবুৰীয়াটো থাকেই তেনেকে কিছুমান মানুহৰ ধৰক হেৰি হয় সমস্যাও হয় আমাৰ কি আমাৰ মানে কি হয় গাঁৱলীয়া পৰিৱেশত অসুবিধাসমূহ হ'ল যিখিনি গাঁৱতে শস্য উৎপাদন কৰা হয় বা যিকোনো এটা ব্যৱসায় কৰা হয় তাৰপৰা উৎপাদিত সামগ্ৰীখিনি মানে বিক্ৰী কৰিবলৈ চহৰলৈ যাবলগীয়া হয় চহৰলৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত কেতিয়াবা মানে যান জঁটৰ সমস্যাও সৃষ্টি হোৱা হয় ইয়াৰ পৰা কৃষকে গৈ কিনে হয়তো চহৰত এখন বজাৰত বস্তুখিনি বিক্ৰী কৰিবলে যাওঁতে তাত বহুত কথাই আহি পৰে সেইখিনিও সমস্যা সমস্যা হয় আৰু নগৰ অঞ্চলত মানে যিকোনো ব্যৱসায় এটা কৰিলে তাত মানে যিখিনি বস্তু উৎপাদিত হয় সেই বস্তুখিনি বিক্ৰী কৰিবলে মানে তাতেই হয়তো মানে যিখিনি ব্যৱসায় কিনিব সেইখিনি হয়তো গাঁৱৰ মানে চহৰতেই থাকে মানে সোনকালে সিহঁতি মানে লৈ যাব লাগে লাগে সিহঁতৰ যিটো টাউনত মানে বস্তুখিনি সুবিধাটো অলপ বেছি কিন্তু গাঁৱৰ পৰিৱেশত আহিলে মানে বহুতখিনি আহি আহিব লাগে হেৰিয়ে ব্যৱসায় মানে ব্যৱসায়বিলাকে আহি কিনে আকৌ সেই মানুহ কৃষকৰ পৰা বস্তুখিনি কিনি আকৌ বিকিবগে লাগে তেনেকে মানে বহুত টাইম হৈ যায় সেই সেনেকুৱা ক্ষেত্ৰত মানে মানুহ মানুহ এজনে যদি আজিকালি গাঁৱত সমস্যা তথা তেনেকে মানে খুব কমেই হৈছে বাৰু ইমানো বেছি সমস্যা নহয় আজিকালি গাড়ী মটৰ সুবিধা হৈছে আগতে বহুত সমস্যাবিলাক আছিলে আজিকালি সমস্যা প্ৰায় নাইকীয়া নিচিনা হৈ গৈছে সেইখিনি মানে চহৰত কিছুমান সমস্যা মানে বহুতেই মই দেখি দেখিবলে পাওঁ গাঁৱৰ অঞ্চলত মানে সমস্যা কিছুমান থাকেও নেথাকেও মানে ব্যৱসায়ী ক্ষেত্ৰত অলপমান মানে বস্তুটো যিখিনি উৎপাদিত সামগ্ৰী সেইখিনি বিক্ৰী কৰিবলে হ'লে মানে অকমান গাঁও অঞ্চলৰ পৰা দিগদাৰ হয় কিন্তু চহৰ অঞ্চলত সেইটো নহয় সেইখিনি সুবিধাখিনি ধুনীয়াকেই হৈ যায় চলি যায় ইয়াকে কৈ মই আজি নগৰ আৰু চহৰ অঞ্চলৰ ব্যৱসায় চলোৱাৰ সুবিধা অসুবিধাৰ বিষয়ে ক'লোঁ